মোৰ প্ৰিয় মেগাজিন হৈছে সমকাল সমকাল আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়াৰ মই সৰু হাইস্কুল মানৰ পৰাই মই পঢ়িছিলোঁ পষেকীয়া আলোচনী সমকালত বিভিন্ন ধৰণৰ গল্প কবিতা পঢ়িব পাইছিলোঁ আৰু সেই সময়ৰ যিবিলাক লেটেষ্ট দাতা শেহতীয়া যিবিলাক তথ্য সেই তথ্যবিলাকো সমকালত পঢ়িব পাইছিলোঁ আৰু বাতৰি কাকত হৈছে খবৰ খবৰখনত মই সৰুৰ পৰাই চাওঁ আৰু এতিয়াও মই খবৰ কাকতখন লওঁ সেইখনত মই আচল তথ্য পাওঁ বুলি মোৰ ধাৰণা হয় আৰু সেইকাৰণে মই সেইখন পেপাৰে এতিয়া আজি পৰ্যন্ত পঢ়ি আছোঁ আগলৈ পঢ়ি থাকিম বুলি মই ভাৱিছোঁ এই বাতৰিসমূহ মোৰ দৃষ্টিত শুদ্ধ